কৃষিৰ বাবে চৰকাৰৰ পৰা ঋণ আমি লাভ কৰিছিলোঁ প্ৰথম অৱস্থাত লাভ কৰিছিলোঁ পঞ্চাছ হেজাৰ টকা সেই পঞ্চাছ হেজাৰ টকাৰ মানে যিটো লোন লৈছিলোঁ সেই লোনটোৱে আমি প্ৰথমতে নিজৰ কি খেতিখিনি আৰম্ভ কৰিছিলোঁ তাৰ পিছত আমি যেতিয়া উন্নত হৈ গ'ল উন্নত হোৱাৰ কাৰণে আৰু অলপ খেতি কৰিবলৈ ইচ্ছা কৰিলোঁ কৰাৰ বাবে চৰকাৰৰ ওচৰত আকৌ আবেদন কৰিলোঁ আবেদন কৰাৰ কাৰণে তেখেতলোকে আমাক এখন সৰু পাৱাৰটিলাৰ আমাক দিলে সেই পাৱাৰটিলাৰখনৰ পৰা আমি নিজৰ যিখিনি খেতি সেইখিনি কৰাৰ উপৰিও আমি ওচৰতেই মানুহৰ কিছুমান মাটি আধি মাটি আমি খেতি কৰিবলৈ ল'লোঁ সেইখিনি কৰি আমি বহুত উন্নতি কৰিলোঁ এতিয়া আমি চৰকাৰৰ পৰা এটাই আশা কৰোঁ আমি কৃষি কৰিবলৈ আগ্ৰহী আৰু আৰু যাতে উন্নতমানৰ কিবা পদ্ধতি যদি আছে আমাক সহায় কৰি আমাক উপকৃত কৰিব বুলি আশা কৰিলোঁ